হেল্ল' যোৰহাট ডিভাইন ডাইনিং ৰেষ্টুৰেণ্ট হয় হয় মোৰ এটা অৰ্ডাৰ আছিলে অৰ্ডাৰটো হৈছে দুটা ৰোল মোৰ ঠিকনা হৈছে যোৰহাট ল' কলেজ গাৰ্লছ হোষ্টেল ন আলি পিন ডাক সুচক সংখ্যা হৈছে সাত আঠ পাঁচ শূন্য শূন্য এক হয় ধন্যবাদ মই অৰ্ডাৰটো পাম বুলি আশা ৰাখিলোঁ